মোৰ অঞ্চলত বছৰটোৰ আৰম্ভণিত বহাগ মাহত কঠিয়া পাৰি মাটিবোৰ হাল বাই আহাৰ শাওণ মাহত সেই কঠিয়াবোৰ ৰুৱে আৰু কাতি আঘোণত ধান কাটি চপায় আকৌ খৰালি কালত মানে মাঘ ফাগুন মাহত বহুতো খেতি কৰা হয় যেনে লাই পালেং লফা এইবোৰ